হয় হয় হয় কওকচোন অঁ কওক কি সমস্যা কি হৈছে হয় নেকি কিমান দিনৰপৰা হৈছে হয় নেকি অঁ ঠিক আছে ঠিক আছে মই যাম বাৰু হয় নেকি অঁ আপুনি গোলাঘাট কোন জেগাৰপৰা কৈছে খনিকৰ অঁ খনিকৰ কোনখিনিত বাৰু তেতিয়াহে মই যাব পাৰিম আপোনাৰ একজেক্ট লোকেশ্যনটো দিবচোন হয় আপোনাৰ আপোনাৰ কি হৈছে বুলি ক'লে হয় আপুনি বিবাহিত নে অঁ তেতিয়া চাগে হয়তো কিবা ভাল খবৰ থাকিব পাৰে অঁ ঠিক ঠিক আছে বৰ্তমান আপুনি একো ঔষধ অঁ অঁ ঠিক আছে আপুনি বৰ্তমানে একো ঔষধ নল'ব মই মই আপোনালোকৰ ঘৰলৈ গৈ পিনি আপোনাক মই ডক্টৰৰ ওচৰলৈ লৈ যাম তেওঁ চিকিৎসা কৰি আপোনাক যিখিনি দৰৱ দিব যিখিনি ঔষধ দিব সেইখিনিহে আপুনি ব্যৱহাৰ কৰিব

ভালে কৰিছে কিন্তু বৰ্তমান একো ঔষধ নল'ব বা একো একো ট্ৰিটমেণ্ট নকৰিব মই গৈ লওঁ তাৰপিছত মই আপোনাক ঠিক আছে ঠিক আছে মই মই সোনকালে যাবলৈ চেষ্টা কৰিম বাৰু

ঠিক আছে দিয়ক